কামৰূপ মহানগৰ জিলাখনত জনপ্ৰিয় কিছুমান সাধাৰণ পৰম্পৰাগত ব্যঞ্জন বুলি ক'লে মই ক'বলৈ বিচাৰিম আচলতে কোমোৰাৰে হাঁহৰ মাংস তাৰপিছত কলডিলেৰে সৈতে পাৰ মাংসৰ জোল তাৰপৰা আমি যিটো সাধাৰণভাৱে প্ৰস্তুত কৰা হয় সৰিয়হৰপৰা খাৰলি সেই কেইবিধ ব্যঞ্জনৰ কথাই মই ক'বলৈ বিচাৰিম এতিয়া প্ৰথমতে আহো মই হাঁহৰ মাংসৰে কোমোৰা জোল আমি এই ব্য়ঞ্জনবিধ প্ৰস্তুত কৰিবলৈ যাওঁতে কেইটামান আমাক উপাদান লাগে ধুনীয়াকৈ যদি আমি কোমোৰা এটা আনো বজাৰৰপৰা কোমো আনিলো কোমোৰা এটা তাৰপিছত ধুনীয়াকৈ হাঁহৰ মাংসখিনি ধুই লৈ তাতে সাধাৰণভাৱে আমি যি যিটো ৰন্ধন প্ৰণালী ব্যৱহাৰ কৰোঁ ধুনীয়াকৈ তেল দি পিঁয়াজ নহৰু দি মাংসখিনি দি তাৰপিছত অলপ অকৌ কম পৰিমাণে আলু আৰু কোমোৰাৰ টুকুৰাবোৰ দি ধুনীয়াকৈ লৰাই মেলি আমি পিছত ধুনীয়াকৈ মানে হাঁহৰ মাংসৰ কোমোৰা জোলকণ আমি খাবলৈ পাৰিম তাৰপিছত আহো মই খাৰলিৰ কথালৈ আহো খাৰলিটো আচলতে আমাৰ কাৰণে বহুত উপকাৰী খাৰলিটো এই সৰিয়হ যেতিয়া পেৰা হয় সেই সৰিয়হ পেৰাৰ পিছত যিখিনি ৰৈ যায় সেইখিনিৰে আচলতে প্ৰস্তুত কৰা হয় ইয়াৰ পিছতে মানুহে যদি আমি কামৰূপ মহানগৰ জিলাখনত কথাই কওঁ ইয়াত ভাল খাদ্য খাব বিচাৰিলে আচলতে মই ৰিকমেণ্ড কৰিম যে ভোট জলকীয়া জু ৰোডস্থিত যিখন ভোট জলকীয়া ৰেষ্টোৰেণ্ট তাতে বৰ ধুনীয়াকৈ সুন্দৰভাৱে আপোনাৰ মনৰ পচন্দৰ খাদ্য আপুনি খাব পাৰিব